হয় চিকিৎসা শাস্ত্ৰৰ অন্য বিকল্প আয়ুৰ্বেদিক সিদ্ধ আৰু হোমেওপেথিৰ বিষয়ে অৱগত হয়নে বুলি সোধাত মই ক'ব বিচাৰোঁ যে বিকল্প আছে যিহেতু এল'পেথিক চিকিৎসা যিটো হোমিওপেথিক চিকিৎসা আয়ুৰ্বেদিক চিকিৎসা বিভিন্ন চিকিৎসা আছে গতিকে সেই চিকিৎসাবিলাকৰ ভিতৰত আমাৰ হে বয়স অনুপাতে আমি যিকোনো এটা চিকিৎসা ল'ব পাৰোঁ ধৰি লওক হোমিও চিকিৎসাটো সৰু সৰু কেঁচুৱাবিলাকৰ কাৰণে ধৰক কোনো চাইড এফেক্ট নাই আৰু এলোপেথিক চিকিৎসাত মানে সৰু সৰু কেঁচুৱাৰ বাবে অকণমান ছাইড এফেক্ট হয় বুলি মই ভাবোঁ যিহেতু তেওঁলোকে বেমাৰটো ভাল হোৱাৰ পিছতো মানে গা কৰি উঠিব নিবিচাৰে যিহেতু দৰৱেই অকণমান তেওঁলোকক কোঙা কৰি পেলায় সেইকাৰণে মই তাৰ চিকিৎসা শাস্ত্ৰৰ অন্য বিকল্প এইবিলাক অন্যান্য চিকিৎসা থাকিব লাগে বা সেই থকাটো মই বিচাৰোঁ আৰু সেই চিকিৎসাই আমি আমাৰ ল'ৰা ছোৱালী বা এনেকুৱা গাঁও অঞ্চলতো আমি পৰামৰ্শ দিওঁ যে মানে হোমিও চিকিৎসা কৰা হোমিও চিকিৎসা কৰিলে কোনো চাইড এফেক্ট নহয় কিছুতো আমাৰ চিকিৎ আমাৰ ল'ৰা ছোৱালীও তেনেকৈ ভাল হৈছে এনেকৈ বুলিয়েই পৰামৰ্শ দিওঁ আৰু তেনেকৈ কৰি আমি সুফল পাইছোঁ গতিকে মই সেইটোৱে ভাবোঁ যে ইয়াৰ বিকল্পত থাকিব লাগে আৰু থকাটো বাঞ্চনীয়